মই অনলাইনৰ পৰা এটা স্মাৰ্টফোন ক্ৰয় কৰিলোঁ আৰু স্মাৰ্টফোনটো অতিৰিক্ত ৰেহাই পাইছোঁনে নাই পোৱা চাবৰ কাৰণে প্ৰমোক'ডটো আছে মই তাক চালোঁ আৰু প্ৰমোক'ডটোৰ যোগেদি আমি পাঁচশ টকা ফোনটো ৰেহাই পালোঁ আৰু পাঁচশ টকা ৰেহাই পোৱাৰ কাৰণে মই বহুত সুখী হৈ পৰিছোঁ